প্ৰত্যেকবিলাক ঠাইৰে মানে নিজা নিজা স্থানীয় কলা বা শিল্পৰ প্ৰকাৰ থাকে ঠিক সেইদৰে কামৰূপ মহানগৰ জিলাৰো বিভিন্ন ধৰণৰ স্থানীয় কলা শিল্প আছে যিহেতু ইয়াত বহুতো বিভিন্ন ধৰণৰ লোকে বাস কৰে গতিকে সেই লোকসকলৰ তেওঁলোকে নিজৰ নিজৰ সংস্কৃতি বা নিজৰ নিজৰ স্থানীয় কলাসমূহ তেওঁলোকে বিকশাই তুলিবৰ বাবে তেওঁলোকে যৎপৰোনাস্তি চেষ্টা কৰিছে এই বিভিন্ন ধৰণৰ কামৰূপ মহানগৰ জিলাত যিহেতু বিভিন্ন ধৰণৰ লোকে বাস কৰে গতিকে লোকসকলে তেওঁলোকৰ মানে নিজৰ শিল্পসমূহ তেওঁলোকে নিজৰ শিল্পসমূহ নিজে সেইবিলাক সৃষ্টি কৰি তেওঁলোকৰ যিবিলাক হাতে হওক হাতে কৰা কামেই হওক সেইবিলাক তেওঁলোকে নিজে সৃষ্টি কৰি নিজৰ অঞ্চলত সেইবিলাক তেওঁলোকে বিয়পাই দিছে নিজে বিয়পাই দিছে এনেকে বিয়পাই দিছে আৰু তেওঁলোকে মানে তেওঁলোকৰ তেওঁলোকৰ নিজৰ সেইটো বিকশিত কৰি তুলিছে আৰু এই শিল্পৰ প্ৰকাৰসমূহ বুলি ক'বলৈ হ'লে যিহেতু পাহাৰীয়া ইয়াৰ ওচৰৰ পাহাৰৰ লোকসকলে নিজৰ তোমাৰ হেৰি কৰে বাঁহ বেতৰ কাম কৰে আকৌ কিছুমানেতো শাক পাচলি খেতি কৰে সেইবিলাক খেতি কৰি আনি বজাৰত বিক্ৰী কৰি আৰু এই কলাবোৰ শিল্পবোৰ এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ গতি কৰিছে যদিও গতি কৰিছে তথাপিও কিছুমানে এইবোৰ বাদ দিছে আৰু সাংস্কৃতিকৰ ইতিহাসত বহুতো ধৰণে প্ৰতিফলিত কৰে যিহেতু মানে ইয়াতে আৰু এই মহানগৰ জিলাতে মানে নিজৰ যিখিনি কলা সংস্কৃতি প্ৰদৰ্শন কৰিব পৰা বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহ আছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিভিন্ন ধৰণৰ ভাষা ভাষীৰ বিভিন্ন জাতি জনগোষ্ঠীৰ তেওঁলোকৰ উৎসৱ পাৰ্ৱণ বা তেওঁলোকৰ সাজপাৰ আদি সমূহ তেওঁলোকৰ প্ৰতি মানে দেখুৱাব পৰাকৈ সেইবিলাক সংৰক্ষণ কৰা হৈছে বিভিন্ন জাতিৰ সেইবিলাক তাৰপৰা কেনেদৰে অসমীয়া সংস্কৃতিত ব্য়ৱহাৰ কৰা বিভিন্ন ধৰণৰ বস্তু প্ৰত্যেক জনজাতীয় উৎসৱসমূহ ঠিক সেইদৰে তেওঁলোকে ব্যৱহাৰ কৰা তেওঁলোকৰ কাপোৰসমূহ কেনেদৰে ক'ত কিয় প্ৰস্তুত কৰা হয় পাট মূগা এৰি এই সকলোবিলাক তেওঁলোকে তাত সংৰক্ষণ কৰি তেওঁলোকে পৰ্যটকসকলক মানে সেইবিলাক দেখুওৱাৰ ব্যৱস্থা কৰিছে তাৰ লগতে যিটো সত্ৰীয়া নৃত্য় শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি যিটো সত্ৰীয়া নৃত্য তাৰো এটা এটা গুৰুত্বপূৰ্ণ মহত্ত্ব আছে আৰু ইয়াৰ অসমীয়া জাতিৰ মেৰুদণ্ড বুলি ক'ব পাৰি আৰু এই কিয়নো আৰু এই সত্ৰীয়া নৃত্যৰ জড়িয়তে যদি কিবা সভা সমিতি অনুষ্ঠানসমূহ আদিসমূহ অনুষ্ঠানসমূহ আদিসমূহ অনুষ্ঠিত কৰা হয় তেতিয়াহ'লে শংকৰদেৱৰ দ্বাৰা ৰচিত বৰগীত বা সত্ৰীয়া নৃত্যৰ জড়িয়তে তাত সভা আৰম্ভ কৰা হয় আৰু বিভিন্ন ধৰণৰ বহুতো ডাঙৰ ডাঙৰ অনুষ্ঠানবিলাকতো সেয়া ব্যৱহাৰ হয় এইবিলাকৰ জড়িয়তে মানে এইবিলাকৰ জড়িয়তে মুকলি কৰা হয় অনুষ্ঠানবিলাক সেয়াই আৰু ভাওনাতো ভাওনাও এক অন্য়তম আৰু এই ভাওনাও হৈছে শ্ৰীমন্ত শংকৰদেৱৰে সৃষ্টি আৰু যদিও এই মহানগৰত থকা হয় যদিও ইয়াত যদিও ইয়াত ঠাই বিশেষে নামঘৰ আছে কিন্তু মানে সংস্কৃতি প্ৰেমী ৰাইজৰ কম সংখ্যক ইয়াত মানে নামঘৰ আছে কিন্তু এই সংস্কৃতিপ্ৰেমী ৰাইজক তেওঁলোকৰ এই সংস্কৃতিসমূহ দেখুৱাবৰ বাবে তেওঁলোকে ভাওনাসমূহ বিভিন্ন ঠায়ে ঠায়ে অনুস্থিত কৰি আহিছে যাতে মহাপুৰুষৰ যি আদৰ্শ এই সকলোৱে গ্ৰহণ কৰে তেনেদৰে তেওঁ নিজৰ সৃষ্টিৰাজিয়ে তেওঁ অসমীয়া মানুহক ইমান ডাঙৰ ডাঙৰ উপহাৰ মূল্যৱান উপহাৰ দি থৈ গৈছে এইবিলাক যাতে সমগ্ৰ অসমে জানিব পাৰে তাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু ঠিক সেইদৰে বিভিন্ন ধৰণৰ ইয়াতে বিভিন্ন ধৰণৰ পুৰামাটিৰ যিবিলাক মানে বহুতো ধৰণৰ প্ৰত্নতাত্বিক পোৱা গৈছে সময় পোৱা গৈছে আৰু এইবিলাক অসম ৰাজ্যিক সংগ্ৰহালয় এইবিলাকত সংগ্ৰহ কৰি ৰখা হৈছে যাতে এইবোৰ পৰ্যটকসমূহে আহি বা ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্র ছাত্ৰীয়ে গৈ যাতে বিশেষকৈ ইতিহাস বিভাগ আৰু প্ৰত্নতত্ব বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে সেই মিউজিয়াম বা সংগ্ৰহালয়লৈ গৈ সেইবিলাক নিশ্চয়কৈ পৰ্যবেক্ষণ কৰি ক'ত কেনেদৰে সেইবিলাক তৈয়াৰ কৰা হৈছিলে তাৰ কাৰুকাৰ্য আৰু তাৰ বৈশিষ্ট্যসমূহ যাতে জানিব পাৰে তাৰ বাবে অতি সুন্দৰ ব্যৱস্থা কৰিছে মুঠতে বহুতো ক্ষেত্ৰত ই বহুতো ধৰণেই সহায় কৰিছে